হেল্ল' দ্বীপ ট্ৰেভেলচ হয়নে মই যোৱাবাৰ জানুৱাৰী মাহত আপোনালোকৰ এখন গাড়ী লৈ শিৱসাগৰলৈ গৈছিলোঁ মোৰ গাঁৱৰ মানুহ অলপমান গৈছিলে আপোনালোকৰ ড্ৰাইভাৰজন মোৰ খুব ভাল লাগিছিলে ব্যৱহাৰপাতি খুব ভালেই আছিলে আৰু তেওঁ খুব ধুনীয়াকে গাড়ী চলাই গৈছিলে এইবাৰো মই তেনেকুৱা ধৰণৰ এটা যাত্ৰা কৰিব খুজি আছোঁ খুজিছোঁ আমাৰ গাঁৱৰ মানুহ অলপমানো যাব তেনেকে যোৱাবাৰৰ নিছিনা গতিকে আপোনালোকৰ ড্ৰাইভৰজন আৰু গাড়ীখন পঠাব পাৰিব নে নোৱাৰে সেইটোকে জানিবৰ কাৰণে ফোন কৰিছিলোঁ আপোনালোকৰ ড্ৰাইভৰজনৰ বিষয়ে জানিবৰ কাৰণে ফোন কৰিছিলোঁ